এক লাখ দুই হেজাৰ তিনি লাখ দুই হেজাৰ চাৰি লাখ দুই হেজাৰ দুই লাখ দুই হেজাৰ পাঁচ লাখ পাঁচ হাজাৰ